পৰ্যটকৰ আকৰ্ষণীয় কৰিবলৈ কৰিব পৰাকৈ আমাৰ অঞ্চলত পৰ্যাপ্ত সম্পদ আৰু আন্তঃগাঁথনি কিছুমান জেগাত আছে কিছুমান জেগাত নাই যেনেদৰে কিছুমান জেগাত নাই যেনেদৰে আমাৰ বৰশীল আমাৰ ওচৰতে থকা বৰশীল বৰশীলত আপোনাৰ বহিবলৈ চকী এখন নাই সেইবিলাকত চকী দিব লাগে ভালদৰে চাফ চিকুণ কৰি নাৰাখে চাফ চিকুণ কৰিব লাগে লেতেৰা পেতেৰাৰ কাৰণে মানুহৰ মানুহৰ বেমাৰ আজাৰ হ'ব ন এইবিলাক চাফ চিকুণ কৰি ৰাখিব লাগে এতিয়া শিৱসাগৰত থকা আপোনাৰ শিৱদৌল ৰংঘৰ কাৰেংঘৰ এইবিলাকত আপোনাৰ ধুনীয়া ধুনীয়াকৈ যেনেদৰে বহিবলৈ মানুহ গ'লে ভ্ৰমণকাৰী গ'লে আপোনাৰ যেনেদৰে বহিবলৈ চকী আছে চকীত আপোনাৰ বহি পিনি অলপ দেৰি জিৰণি ল'ব পাৰে সেইদৰে আপোনাৰ আৰু চাফ চিকুণো কৰি ৰাখে জেগাডোখৰ ধুনীয়াকৈ দেখিবলৈ সুন্দৰ লাগে সেইদৰে আপুনি মানে আমাৰ জেগাডোখৰো যাতে চাফ চিকুণ কৰি ৰাখে এইবিলাক যেনেদৰে আমাৰ এতিয়া বৰশীল কমলাবাৰী আৰু ধুনীয়া ধুনীয়া জেগা আছে এইবিলাক গোটেই হাবি জংঘলে ভৰপূৰ হৈ থাকে ভাল নালাগেতো এইভাগে এইবিলাক চাফ চিকুণ কৰি ৰাখিব লাগে মানুহে মানুহে চাফ চিকুণ নকৰে পানী বটল এটা খাই পিনি পানী বটলটো পটককৈ আপোনাৰ ক'ৰবাত ৰাস্তাতে পেলাই থৈ যাবগৈ কোনোবাই কিবা খাই পিনি তামোল খাই পিনি পিক পেলাই দিব ৰাস্তাত এইবিলাক লেতেৰা পেতেৰা কৰি ৰাখে এইবিলাক কৰিব নালাগে মানুহে ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিব লাগে শিৱসাগৰ ৰংঘৰক চাবলৈ গ'লে এতিয়া ইমান ধুনীয়া পৰিষ্কাৰ কৰি ৰাখে সোমাই ভাল লাগে দেখিবলৈ বহিবলৈ জেগা আছে আপোনাৰ ধুনীয়াকৈ জিৰণি লওঁ ক'লে আমাৰ এতিয়া আপোনাৰ আৰু চৰাইদেউ আছে চৰাইদেউ মৈদাম আছে চৰাইদেউ মৈদামো একদম ধুনীয়াকৈ আপোনাৰ চা চিকুণ কৰি ৰাখিছে ইমান ধুনীয়া গৈ ভাল লাগে মানুহ আহে বহুত ভ্ৰমণকাৰী আহে জানুৱাৰী মাহত ডিচেম্বৰ মাহত পিকনিক খাবলৈ কিবা কৰিবলৈ পাৰ্টি কৰিবলৈ বহুত গোটেই অসমৰ মানুহ আহে শিৱসাগৰলৈ আহে আপোনাৰ এনেকৈ ৰংঘৰ চাবলৈ আহে কাৰেংঘৰ চাবলৈ আহে আহিও ভাল পায় চাফ চিকুণ কৰি ৰাখিছে কাৰণে আমাৰ ইয়াত এতিয়া ওচৰতে থকা আপোনাৰ বৰশীল কমলাবাৰী এইবিলাকত ইমান মানুহ নাহে লেতেৰা পেতেৰা কাৰণে লেতেৰা পেতেৰা মানুহে কৰি ৰাখিব নালাগে এইবিলাক ইমান লেতেৰা পেতেৰাকৈ ৰাখিলে ক'ত মানুহ আহিব এইবোৰ চফা চাফ চিকুণ কৰি ৰাখিব লাগে এইবোৰ মানুহবোৰে ঘৰৰ ওচৰৰ যোনবোৰ মানুহ যায় সেইবিলাক মানুহে লেতেৰা পেতেৰা কৰি ৰাখে সেইবিলাক মানুহে যদি ভালকৈ যদি পৰিষ্কাৰ কৰি আহে যদি পানী বটলটো খাই পিনি যদি পানী বটলটো সেইফালে পেলাই থৈ নিদিয়ে লগতে যদি লৈ আহে ডাষ্টবিনত পেলাম কিবাত পেলাম বুলি সিহঁতে সেইবাগে লৈ নাহে তেওঁলোকে যোনে খাই য'তে খাই ত'তে পেলাই থৈ আহে পিকনিক খালে বোলে পিকনিক খাই পিনি আপোনাৰ জুই জ্বলালে খৰি চৰি বিচাৰি পিনি তাৰপৰা ডিছপাত চিজপাত এইবিলাক বস্তু পেলাই থৈ আহিব লাগে নহ'লে ভালকৈ ভাল জেগাত জাবৰ জোঁথৰ পেলোৱা জেগাত পেলাই থৈ আহিব লাগে য'তে খাব ত'তে এৰি থৈ গুচি আহিব এইবিলাকে লেতেৰা পেতেৰা কৰি কৰে বস্তুবিলাক আৰু আপোনাৰ এতিয়া জুই জুই ধৰিব মানুহে জুই ধৰি পিনি ধুনীয়াকৈ জ্বলালে জুই চুই জ্বলাই পিনি ভাত পানী খালে আকৌ ভাত পানী খাই পিনি জুই চুই জ্বলোৱা সেইডোখৰ জেগা আপুনি ভালকৈ আকৌ বেলেগ কোনোবাই আহি যাতে জ্বলাব পাৰে জুই চুই এইবিলাক সেনেকৈ ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে মানুহবোৰে সেইবিলাক বস্তু পৰিষ্কাৰ কৰি নাৰাখে আৰু কিছুমান মানুহে গৈ পিনি মদ পানী খাই গৈ মদ পানী খাব নালাগে এইবিলাক জেগাত পিকনিক কৰিবলৈ গৈছে ভাত পানী খাই পিনি ধুনীয়াকৈ পিকনিক কৰি গুচি আহিব লাগে সেইবিলাক বস্তু সেইবিলাক খাই পিনি আকৌ বটল চটল ভাঙি থৈ গুচি আহে কিছুমানে সেইবিলাক লেতেৰা পেতেৰা কৰি ৰাখে সেইবিলাক মানুহে সেইবোৰ কাম কৰিব নালাগে